হেল্ল' এই আপোনাৰ তাতে মই মাংস বিচাৰিবলৈ আপোনাৰ তাতে ফোন কৰিছিলোঁ মাংস পাম নেকি মাংস মানে মানে মোৰ ল'ৰাটো জন্ম জন্ম দিনৰ বাবে লাগিছিল আৰু এই চাৰিশ পাঁচশ মান মানুহ হ'ব আৰু মাংস মাংস পাঁচ কিলোমান লাগিছিল খাচী মাংস খাচী মাংস পাঁচ কেজি আৰু মাংস তিনিবিধ লাগিব তাৰমানে দিব পাৰিব ন তিনি হাঁহৰ মাংস আৰু খাচী মাংস আৰু অঁ আৰু ব্ৰইলাৰ লাগে ব্ৰইলাৰ চাৰি কিলো দিলে হ'ল আৰু হাঁহৰ মাংস দুই কিলো দিলে হ'ল দিব কিমানকে লাগিব খাচী মাংসটোৰ দামটো কিমান খাচী মাংসটোৰ দামটো কেনেকুৱা অঁ অঁ

লোকেলটো মোক নালাগে লোকেল লোকেল মুৰ্গী ব্ৰইলাৰটো লাগে ব্ৰইলাৰটো ব্ৰইলাৰ

চাৰে ছয়শ ন মাংসটো ভাল পামনে পানী চানী দিব নালাগে আৰু মাংসটো অঁ ভাল হ'ব লাগে আৰু অঁ তাৰমানে মানুহ মানুহ মাতা কথাটো মানুহখিনি মানে খাই পেলাই ভাল পাব লাগে আপোনাৰ মানে দোকানৰ হাঁহৰ মাংস চাৰি কিলো চাৰি কিলো চাৰি কিলো হাঁহৰ মাংস দিলে হ'ল অঁ হাঁহৰ মাংস চাৰি কিলো দিলে হ'ল আৰু ব্ৰইলাৰটো মোক দুই কিলো দিলে হ'ল ব্ৰইলাৰটো কেনেকুৱা ব্ৰইলাৰটোৰ দামটো কেনেকুৱা তিনশ ন আৰু হাঁহৰটো হাঁহৰটো চাৰিশ ছয়শ ছয়শ আৰু খাচীটো চাৰে ছয়শ অঁ তেনে কিমান হ'ব এনেই পাঁচ কেজি খাচী মাংসত দামটো কিমান হ'ব চাৰে ছয়শ কৰি হ'লে চাৰে ছয়শ কৰি হ'লে পাঁচ কেজিত হ'ব কিমানকে হ'ব বা দিয়ক আমি সেইটো পিছত পিছত আমি আনিলে আমি যোগাযোগ কৰিম মিলা মিলি অলপ কমাই ল'ব কমাই ধৰিছো অলপ চলপ ছয়শ কৰি ধৰিব আপুনি চাৰে ছয়শ কৰিছে খাচীটো মাংসটো ছয়শ কৰি ধৰিলেই হ'ল নাই ছয়শ কৰি ধৰিব দিয়ক আপোনাৰ পৰা আনিয়ে থাকোঁ আপোনাক চিনি পাওঁ কাৰণেহে আপোনাৰ আপোনালোক তাৰমানে বিচাৰিছোঁ আৰু দিব নালাগে আৰু হাৰ্ডি চাৰ্ডি বিলাক দিব নালাগে মাথা চাথাবিলাক দিব নালাগে ভাল অঁ অঁ অঁ মিলাই মিলাই ধৰিব আৰু হাঁহৰটোলেও অলপ কমকৈ ধৰিব হাঁহৰ মাংসটো অলপ কমকৈ ধৰিলেও হ'ল আৰু ব্ৰইলাৰটো বাৰু ধৰিব নালাগে ব্ৰইলাৰটো ঠিকে ব্ৰইলাৰটো তিনিশ কৈছে ন ব্ৰইলাৰটো তিনশ কৈছে হ'ব দিয়ক হ'ব দিয়ক দিয়ক তেনেহ'লে মোক পাঁচ তাৰিখে দিব আৰু ও ও